তুমি ৰখাচোন তোমাৰ দেখোন হেলমেট নাই নহয় নহয় তেনেকে নহয় নহয় তুমি হেলমেটটো পিন্ধি আহিব লাগে তোমাৰ লাইচেন্স আছেনে নাই পলিউশ্যন অঁ লাইচেন্স নাই এতিয়াতো ইয়াতটো ফাইন আছে তোমাৰ বুজিছো হ'লেওঁ তোমাৰ ফাইনটো দিব লাগিব ন' এনেকে তোমাৰ বয়স কিমান হ'ল তোমাৰ তোমাৰতো বয়সো হোৱা নাই গাড়ী চলোৱা ওঠৰ হ'ব লাগিব ওঠৰ পাৰ হ'ব লাগিব এতিয়াতো তুমি ফাইনটো ফাইনটোতো ভৰিব লাগিব এতিয়া তোমাৰ নামটো কি অঁ দেউতাৰ নাম অঁ ক'ত থাকা তুমি অঁ অঁ এতিয়া ফাইনটো কেনেকে দিবা এতিয়া তুমি নাই তোমাৰ নাই তোমাৰ হেলমেট নাই তোমাৰ হেলমেট নহ'লে তোমাৰ এহেজাৰ টকা আৰু তোমাৰ লাইচেন্সো নাই লাইচেন্সত তোমাৰ দুহেজাৰ টকা তিনি হাজাৰ টকা হৈ আছে তোমাৰ তুমি এনেকে হেলমেট নোহোৱাকে আহিছা তোমাৰ লাইচেন্সো নাই এনেকে নহ'ব নহয় কি কৰিবা এতিয়া তেনেকেতো নহ'ব আৰু এই চাইলেঞ্চাৰডাল চাওঁ ঠিকে আছেনে চাইলেঞ্চাৰডাল অঁ হেলমেটটো পিন্ধিব লাগে হেলমেট নিপিন্ধিলে তুমি জানাই কি হয় এক্সিডেণ্ট হৈ থাকে আজিকালি এক্সিডেণ্ট হ'লেতো বাচাৰ চান্স নাথাকে ন' অঁ কি কৰিবা এতিয়া এৰিবতো নোৱাৰি ন' তেনেকে এতিয়া আমাৰতো ফাইন ল'লেহে এৰিব পাৰো আমি আমি ফাইন কাটিবই লাগিব তোমাৰ পৰা দেউতা এনেকে নামানো নহয় তুমি এতিয়া তোমাক ধৰিছো তুমিয়ে দিব লাগিব এতিয়া নহ'লেতো নহ'ব ন' এতিয়া কি কৰিবা এতিয়া